অসমত বহু ভাষা আৰু উপভাষা কথিত হৈছে অসম এক বহুভাষী সমাজ য'ত বিভিন্ন জাতি ভাষা আৰু সংস্কৃতিৰ মেলমেলাই অসমক এক বৈচিত্ৰ্যময় স্থান পৰিসৰে পৰিণত কৰিছে তলত অসমত কথিত মুখ্য ভাষা আৰু উপভাষাসমূহৰ বৰ্ণনা কৰা গৈছে প্ৰথম অসমীয়া অসমীয়া হৈছে অসমৰ একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা আৰু ই ৰাজ্যৰ অধিকাংশ লোকৰ মাতৃভাষা অসমীয়া ভাষাৰ নিজস্ব সাহিত্য সাংস্কৃতিক ঐতিহ্য আৰু ঐতিহাসিক গুৰুত্ব আছে অসমীয়াৰ একাধিক উপভাষাও আছে যিবোৰ বিশেষ অঞ্চল বা জনগোষ্ঠীৰ দ্বাৰা কঠিত হয় দ্বিতীয় হিন্দী হিন্দী অসমত এক প্ৰচলিত ভাষা বিশেষকৈ বাণিজ্যিক আৰু সামাজিক পৰিসৰত অসমত বহুল পৰিসৰত ব্যৱহৃত হিন্দী ভাষাৰ চৰ্চা ৰাষ্ট্ৰীয় মাধ্যমৰ পৰা আৰম্ভ কৰি আৰু টেলিভিছনৰ পৰা বৃদ্ধি হৈছে বৰ্তমান পৰিসৰত ইংৰাজী আৰু হিন্ধী একে পৰিমাণে জনপ্ৰিয় ভাষা স্বৰূপে পৰিগণিত হৈছে তৃতীয় বঙালী অসমৰ পূৰ্বাঞ্চল আৰু দক্ষিণপূ্বৰ কিছু অংশত বঙালী ভাষাৰ ব্যৱহাৰ প্ৰচলিত বিশেষকৈ বৰমৰী শিলচৰ আৰু কাছাৰ অঞ্চলত বঙালী ভাষাৰ প্ৰচলন আছে বঙালী ভাষা সাহিত্যৰ আৰু সংস্কৃতিৰ সানিধ্যত এই ভাষা কাৰ্যকৰী হৈ থাকে চতুৰ্থ বিহাৰী অসমৰ বিভিন্ন অঞ্চলত বিশেষকৈ গুৱাহাটী আৰু কাছাৰৰ অঞ্চলত বিহাৰী ভাষাৰ কিছু পৰিমাণে প্ৰচলন আছে এই ভাষা বিভিন্ন বিহাৰী পৰিসৰে ব্যৱহৃত হয় আৰু ইয়াৰ বহু শব্দ অসমীয়া ভাষাৰ সৈতে মিশ্ৰিত হৈছে পঞ্চম মণিপুৰী অসমৰ দক্ষিণ পূৰ্বাঞ্চলত মণিপুৰী ভাষাৰ ব্যৱহাৰ পৰিলক্ষিত হয় বিশেষকৈ মণিপুৰী ভাষা মণিপুৰী জনজাতিসমূহৰ মাজত কথিত হৈছে আৰু ইয়াৰ নিজস্ব সাহিত্য আৰু সংস্কৃতিৰ পৰিচিত আছে ষষ্ঠ নাগা ভাষাসমূহ অসমৰ উপৰাংশ তথা পূৰ্ব অসমৰ কিছু অংশত বিশেষকৈ নাগালেণ্ডৰ সীমান্তৰ অঞ্চলসমূহত নাগা ভাষাসমূহৰ ব্যৱহাৰ ব্যাপক নাগা জনগোষ্ঠী বিভিন্ন ভাষা ব্যৱহাৰ কৰে যেনে খাচী আংগামী আও আৰু চুমী এই ভাষাসমূহ অসমত বসবাস কৰা নাগা জনজাতিৰ দ্বাৰা ব্যৱহৃত হয় সপ্তম বিদয়া বিদয়া ভাষা অসমৰ দৰং শিৱসাগৰ আৰু যোৰ যোৰহাট জিলাৰ কিছু অংশত কথিত হয় এই ভাষা মংগোলীয়া গোত্ৰৰ অধীনষ্ঠ জনগণৰ ভাষা আৰু বিশেষকৈ গাঁও আৰু পৰ্বতৰ পৰা ইণ্টাৰেক্ট কৰা হয় অষ্টম তীব্বতীয় ভাষা অসমৰ সীমান্তৱৰ্তী এলেকাত বিশেষকৈ উত্তৰ অসমৰ কিছু পৰ্বতীয় অঞ্চলত তীব্বতীয় ভাষাৰ কিছু প্ৰচলন দেখা যায় এই ভাষাসমূহ তীব্বতী বৰ্মী ভাষাত অন্তৰ্ভুক্ত নৱম মৈৰং অসমৰ কিছু প্ৰাচীন আদিবাসী জনগোষ্ঠী বিশেষকৈ মণিপুৰী অঞ্চলে মৈৰং ভাষাৰ ব্যৱহাৰ কৰে মৈৰং ভাষা বিশেষকৈ সামাজিক পৰিসৰে আগবঢ়াইছে দশম গৰীয়াৰ ভাষা অসমৰ খাৰা অঞ্চলৰ কিছু গ্ৰাম্য পৰিসৰে গৰীয়াৰ ভাষা ব্যৱহাৰ দেখা যায় উপসংহাৰ অসমত কথিত মুখ্য ভাষা আৰু উপভাষাসমূহৰ প্ৰচলত ইংগিত কৰে যে অসম হৈছে এক বহু ভাষিক সমাজ এই ভাষাসমূহৰ লগতে সংস্কৃতি পৰম্পৰা আৰু সাহিত্যৰ এক বৈচিত্ৰময় সমাহাৰ অসমক এক আঞ্চলিক ঐতিহ্য আৰু সংস্কৃতিৰ দৃষ্টিকোণৰ পৰা বৈশিষ্ট্য প্ৰদান কৰে